আমি ভাল প্ৰজাতিবোৰ চিনাক্ত কৰিবৰ কাৰণে আমি জন্তুটো দেখিলেই কিছুমান বস্তু আমি নিজে দেখা পালে বুজি পাওঁ এতিয়া এজনী ছাগলী বা গৰু যেতিয়া জন্মৰপৰা মাকৰ গাখীৰ খুব ভালদৰে যেতিয়া খাবলৈ পাই ন তেতিয়া বস্তুটো মানে ভাল প্ৰজাতিটো মাকৰ গাখীৰটো মানে সোনকালৰ পৰাই যদি জন্মৰ পৰাই যদি সিহঁতে ভালদৰে খাব পাৰে তেতিয়াহ'লে পিছলৈ ই সুস্বাস্থ্যবান হৈ যায় এতিয়া ভাল জন্তুৰ লক্ষণ ক'ব গ'লে তেনেকুৱা লক্ষণ আমাৰ হাতত এতিয়া আমি দেখিলেই কিছুমান বস্তু বুজি পাওঁ সিহঁতৰ কাণ নাক সিহঁতৰ চলন ফুৰণ সৰুৰপৰা যেতিয়া সিহঁতে ভালদৰে খোজ কাঢ়িবলৈ ন তেতিয়া কিছুমান বস্তু সিহঁতৰ পৰা বুজি পোৱা যায় আমি ইয়াৰ বাবে পৰামৰ্শ তেনেকুৱা ল'বৰ কাৰণে আমাৰ ভেটেনাৰী ডক্তৰ আছে সেই ভেটেনাৰী ডক্তৰৰ লগতো কথা পাতিব পাৰোঁ নাইবা পুৰণি মানুহ কিছুমান যিবিলাক মানুহে এইটোৰ ওপৰত অধিকভাৱে জানিব পাৰে সেহেঁতৰ ওপৰৰ পৰা আমি এনেকে জানিব পাৰোঁ সিহঁতক সুধিব পাৰোঁ বোলে এইটো জানোঁ আৰু কিবা এটা ঘৰত জন্তু জন্ম হোৱাৰ পিছত সিহঁতক সুধিব পাৰোঁ বোলে এইটো কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই এইটো ভাল হ'বনে পিছলৈ আৰু আমি যেতিয়া গৰ্ভৱতী অৱস্থাত গাই এজনী নাইবা ছাগলী নাইবা আৰু বেলেগ জন্তুৰ কথাই ক'ব বিচাৰিছোঁ মানে যেতিয়া আমি সিহঁতৰ গৰ্ভৱতী অৱস্থাত সিহঁতক যেতিয়া আমি ভালদৰে খোৱা লোৱা কৰোঁ ন দানা সেউজীয়া ঘাঁহ বন সেইবিলাক যেতিয়া আমি খোৱা দিওঁ সিহঁতক তেতিয়া সিহঁতৰ সেইটো বাঢ়ি যায় মানে জন্ম পোৱাৰ পিছত সিহঁতৰ সেইটো ভাল হয় এনেকুৱা বিভিন্ন জন্তু আছে গাহৰিৰো তেনেকুৱা ঠিক তেনেকৈ দানাটো সিহঁতে ভালদৰে খাব পালে সেইবিলাক বাঢ়ি যায় গাহৰি গৰু ছাগলী ইত্যাদিবোৰ আৰু তেনেকুৱা জীৱ জন্তুবোৰ লক্ষণবোৰ তেনেকুৱাই আৰু পৰামৰ্শ আমি ডক্তৰৰ পৰাই ল'লে বেছি ভাল হ'ব ভেটেনাৰী ডক্তৰৰ পৰা সিহঁতৰ এইবোৰৰ ওপৰত বেছি জ্ঞান থাকে তেনেকুৱা আৰু